হেল্ল' হেল্ল' কওকচোন অঁ হয় হয় কওক কওকচোন অঁ কালি মানে বেলেগ এজন আছিলে হয় হয় হয় বাৰু কালি ৰাতি কিন্তু মই ডিউটিত নাছিলোঁ মানে বেলেগ এজনে আছিলে কালি

অঁ কমপ্লেইন ন অঁ কালি কি হৈছিলে কৈছে আপোনাৰ প্ৰব্লেমটো অঁ কালি এম্বুলেঞ্চ মানে আমাৰ দুখন ওলাই গ'ল আৰু হেৰিয়াত নাছিলে অঁ হয় হয় আপুনি এটা কাম কৰক আপুনি এটা কমপ্লেন দি দিয়ক কালি দিলে কমপ্লেইনটো অঁ অঁ অঁ মই চাই আছো বাৰু ৰ'ব দেই অঁ হয় হয় অঁ নহয় বাৰু এনেকুৱা নহয় কেতিয়াবা হেৰি হৈ যায় চবৰে অসুবিধা চবেই থাকে কেতিয়াবা মানে কালি নাছিলে আকৌ এম্বুলেঞ্চ কালি ফিল্ডত অঁ মই গম পাইছোঁ গম পাইছোঁ বাৰু ঠিক আছে বাৰু দিয়ক নেক্সট টাইম নহয় অঁ অঁ